মই ফুল ৰুবলৈ যিসমূহ মাটি ব্যৱহাৰ কৰোঁ সেই মাটিত বাৰীৰ মাটি তাৰ লগত কিছু পৰিমাণৰ বালি আৰু তাৰ লগত গোৱৰ আৰু ফাৰ্টিলাইজাৰ তেনেদৰে সংমিশ্ৰণ কৰি ফুলসমূহ আমি ৰুওঁ তাৰ উপৰিও ফুলত কেতিয়াবা সময় অনুযায়ী বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰিবলগীয়া হয় যিসমূহ ফুল আমি নাৰ্চাৰীৰ পৰা কিনি আনো সেইসমূহ ফুলত তেনেদৰে সাৰ প্ৰযোগ কৰি আমি ফুলসমূহ বহু সময়লৈকে যাতে ভাল হৈ থাকে তাৰ কাৰণে আমি চেষ্টা কৰোঁ তাৰ উপৰিও যিসমূহ আমি পাচলিৰ খেতি কৰোঁ পাচলিৰ বাগিচাখনত বিশেষকৈ গোৱৰ আৰু জৈৱিক সাৰ যিটো শুকান পাতেৰে আমি প্ৰস্তুত কৰোঁ সেইসমূহ আমি পাচলি বাগিচাখনত প্ৰয়োগ কৰোঁ